চৰকাৰ হ'ল কোনো এখন দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমেৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয় গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয় চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা সমাজৰ শান্তি বজাই ৰখা মানুহৰ সা সম্পত্তি ৰক্ষা কৰা আৰু বিবাদ বিবাদসমূহৰ ক্ষেত্ৰত বিচাৰ কাৰ্য পৰিচালনা কৰা চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজ আহৰণ কৰে আৰু শাসন কাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে সাধাৰণতে চৰকাৰ শব্দটিৰ দ্বাৰা সাৰ্বভৌমৰ ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকে বুজোৱা হয় চৰকাৰ স্থানীয় ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন ভিন হয় অৰ্থনৈতিক বিকাশ অবিহনে এখন সমাজৰ সামগ্ৰিক বিকাশ অসম্ভৱ অৰ্থনৈতিক বিকাশৰ বাবে উপযুক্ত চৰকাৰৰ সুযোগ অতি প্ৰয়োজন গতিকে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে উন্নত মানৱ সম্পদ বিকাশৰ বাবে চৰকাৰে বিভিন্ন নিয়োগ কাৰ্যসূচী গ্ৰহণ কৰিছে ইয়াৰ ভিতৰত গ্ৰাম্য অঞ্চলৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ সৃষ্টি সংস্থা আৰু চৰকাৰ অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আদি আত্মনিয়োগৰ বাবেও বিভিন্ন প্ৰশিক্ষণমূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ অসম বিকাশ যোজনা কাৰ্যসূচীৰ অধীনত নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক পৰ্যটনৰ প্ৰসাৰৰ বাবে সহজ ঋণ প্ৰদান কৰা হয় এই কাৰ্যসূচীৰে কেইবাজনো যুৱক যুৱতী উপকৃত হৈছে তেওঁলোকে বাহন ক্ৰয় কৰি হোটেল আৰু ৰেষ্টুৰেণ্ট খুলি নিজকে নিয়োজিত কৰিছে যাৰ ফলত পৰ্যটনক সহায় আৰু প্ৰচাৰ কৰিছে অসম প্ৰাকৃতিক সম্পদেৰে চহকী যদি চৰকাৰে উ উদ্যোগ স্থাপন কৰি এই সম্পদসমূহৰ ব্যৱহাৰত মনোনিৱেশ কৰে তেন্তে কৰ্ম সংস্থাপনৰ সুযোগ বাঢ়িব